মদ বস্তুটো হৈছে ভালো বেয়াও দুটাই বস্তু তুমি যদি নিয়মত খোৱা মদটো খুব ভাল তুমি যদি বোলে মই অকণমান খাইছোঁ এপেক খাইছোঁ বা তেনেকুৱা ৰেগুলাৰ্লি যদি তুমি খোৱা সেইটো একো মই বেয়া বুলি নকওঁ বা বেয়া নহয় ডাক্টৰ স্বাস্থ্যকৰ্মীসকলেও স্বাস্থ্য হেৰিত থকা বিলাকেও কয় কিন্তু অ'ভাৰ খালে মদপি হ'লে মদে খাব নালাগে মানে মদকহে খাব লাগে গতিকে মদপি হ'লেতো তেতিয়া তোমাৰ স্বাস্থ্য হানি কৰিবই তেনেকুৱা বহুত আছে দেখিছোঁ মানে মদ খাই পেলাই এইটো বেমাৰ হৈছে বুলি মানে নহয় কিন্তু মদ খোৱা মানুহৰ মানে অনেকটা বেমাৰ হয় ইটো সিটো লিভাৰ চিভাৰো বেয়া হৈ যায় তাৰপিছত এডিকডেট হ'লেতো ক'বই নালাগে তাৰপিছত সেইকাৰণে মানে মদ মদটো ভাল বুলি মই নকওঁ কিন্তু নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ভালকৈ ব্যৱহাৰ কৰিলে সেইটো ভালেই বস্তু বেয়া নহয় কিন্তু তাক মানে অপব্যৱহাৰ কৰিলে সেইটো বেয়াই ব্যৱহাৰটো যদি তুমি অপব্যৱহাৰ কৰা এইটো মদ খাই যদি তিনিআলিত লুটি খাই পৰি থাকা তাৰপৰা ঘৰত যদি গালি গালাচ কৰাগে এইবোৰ বেয়া কথা আৰু নহ'লে মদটোত ভাল ছাইড বেয়া ছাইড দুটাও আছে মদে মানে মানুহক মানুহেহে মদক খায় সেইটো হ'ব লাগে মদে খাই যদি আৰু তেতিয়া গ'ল আৰু